হেল্ল' খুচবু অঁ কি কৰিছ অঁ আৰে এই পেহীহঁতৰ ছোৱালী ইৰা বাৰ বিয়া আহি আছে নহয় কিবা প্লেনিং কৰিছ নেকি অঁ কাপোৰ কানি কিনিব লাগে নহয় নাই কিনা আজি ভাবিছোঁ তেজপুৰ চিল্ক ভাণ্ডাৰ যাওঁ যাবি নেকি পাটৰ কাপোৰ কিনিবলৈ অঁ অঁ তাত ভাল ভাল কাপোৰ পায় আৰু আমি মানে পাট পাট বিশেষকে পাটৰ কাপোৰে ল'ম তাত তাত মানে তই ডিছকাউণ্টো পাবি মানে যিমান নিৰ্ধাৰিত দাম তাতকৈ অলপ কম দামতে আমি কাপোৰ ল'ব পাৰিম আৰু যিহেতু তইয়ো ল'বি মইয়ো ল'ম মোৰ ঘৰৰ কাৰণেও ল'ম আৰু পাট পাট আৰু মুগাত কাপোৰ চাব পাৰিম অঁ অঁ পাট আৰু মুগাত কাপোৰ চাব পাৰিম তাৰপাছত টচ পাট এৰি মুগা তেনেধৰণৰ চাদৰ মেখেলা চাব পাৰি আৰু কি ভাবিছ তই আজিয়ে পাছবেলা যাওঁ নহ'লে দুই মান বজাত অঁ তোৰ তোৰ পাট কাপোৰ কেনে ধৰণৰ লোৱাৰ মন আছে কেনে ধৰণৰ কালাৰ আৰু তই তাত মানে তই ডিজাইনাৰৰ পৰা বনাইয়ো ল'ব পাৰিবি পাটৰ কাপোৰ তই যদি অৰ্ডাৰ দিয় তোৰ মানে মন পছন্দৰ ডিজাইনাৰৰ পৰা যদি বনাই দি বনাই ল'ব বিচাৰ তেতিয়া মানে তই তাত অৰ্ডাৰ দি দিব পাৰিবি আৰু আজি অঁ অঁ তাকে আৰু তই মানে তাত লেহেংগা আজিকালিতো নতুন নতুন ডিজাইনত পাটৰে বহুত কাপোৰ পোৱা যায় তই ইচ্ছা কৰিলে তাত মানে তই লেহেংগা টাইপো কাপোৰ তই কাষ্ট'মাইছড কৰিবলৈ দিব পাৰিবি আৰু অঁ চাদৰ আজি ওলাব লাগিব অঁ কাপোৰে ল'ম তেনেকুৱাই একো ভাবি তেনেকুৱা একো ভাবি থোৱা নাই কিন্তু মই ভাবিছো মই ডিজাইনাৰত বনাবলৈ দিম ডাঙৰ আৰু গুণা কৰা তেনেধৰণে মানে ডাঙৰ ফুল থকা তলত গুণা কৰা আৰু ব্লাউজটো মানে হাত দীঘল টেনাৰত দিম বুলি ভাবিছো আৰু আমি মুঠতে চাই ল'ম তাত চাই ল'লে গ'ম পাম তেতিয়াহ'লে যাম আজি ওলাবি ঠিক আছে অঁ অঁ ঠিক আছে হাঁ হাঁ ঠিক আছে বাই বাই